আমাৰ ওচৰৰ ধৰ্মীয় স্থানৰ ভিতৰত এখন হ'ল আমাৰ বৰদোৱা থান যিহেতু বৰদোৱা থানত শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান আৰু তালৈ গ'লে মনটো নিজৰে নিজৰ অকণমান ভাল লাগে তাত প্ৰত্য়েকদিনাই নামধৰ্ম হয় নাম হয় বা এনেকৈ আখ্য়ান হয় সেইবিলাক শুনি ভাল লাগে আৰু ইয়ালৈ যোৱা আটাইতকৈ বেছি ভাল লগা কাৰণটো হ'ল ইয়াত

বছৰটো বছৰেকীয়া বছৰটোত ফাকু হোলী মহোৎসৱত সকলো মানুহ যায় হোলী খেলে কাষে বাৰে সকলো মানুহে থাকে নাম গুণ গাই থাকে ভাল লাগে এইবিলাক দেখি কৰি লৈ পেলাই বছৰটোত দুবাৰকৈ আমাৰ যোৱা হয় ওচৰতে আছে যেতিয়া গৈ ভাল লাগে তেনেকৈ আৰু হোলীত প্ৰত্য়েক বছৰে আমাৰ যোৱা হয় তাত হোলী খেলা হয় ওচৰতে শান্তিবন আছে শান্তিবনলৈও যোৱা হয় গোঁসাই মূৰত দিয়া হয় ফাকুৱা আৰু গোটেই গোঁসাই মূৰত দিলে গোটেই গোটেই নামঘৰ গোটেই বৰদোৱা অঞ্চল ঘূৰোৱা হয় গোঁসাই মূৰত ফাকু দি পেলাই